হেল্ল' প্ৰিয়াঞ্চৰ অ অভিভাৱক হয়নে অ মই স্কুলৰ পৰা কৈছিলোঁ অ কালিলৈ ইহঁতৰ ওম ফাৰ্ষ্ট ইউণিটৰ ৰিজাল্টটো দিয়া হ'ব দেই তিনি মান বজাত আহিলেও হ'ব স্কুল চুটিৰ পাছতে আহিব পাৰিবনে অ আৰু ইহঁতৰ এইবাৰ ক্লাছৰ ইমান এটা ঠিক হোৱা নাছিলে পৰীক্ষাবোৰ তাৰ বহীবোৰ চাইছে নাই বাৰু আপোনালোকে অ স্কুলত আহি যাব এবাৰ কাইলৈ অ অ হ'ব বাৰু দিয়ক